অসমৰ মানুহে মনোৰঞ্জনৰ জৰিয়তে ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ যি সম্প্ৰদায় গঢ়ি তোলাৰ মূল উপায়সমূহৰ বিষয়ে এতিয়া মূলতঃ হ'ল আমাৰ বিহু বিহুৰ লগত ৰিলেটেড যিবিলাক সংস্কৃতিক অনুষ্ঠান হয় তাত বিভিন্ন ভাষা ভাষী লোকে অংশগ্ৰহণ কৰে জ্যোতি দিৱস ৰাভা দিৱস আপোনাৰ এনেধৰণৰ যিখিনি সংগীত অনুষ্ঠান আয়োজন হয় সেইবিলাক সেই অনুষ্ঠানবোৰৰ লগতো বহুত বিভিন্ন ভাষা ভাষী মানুহ আহে তাত অংশগ্ৰহণ কৰে উপভোগ কৰে বিশেষকৈ ভ্ৰাম্যমান যিখিনি থিয়েটাৰ নাট্য দল অসমৰ আছে তেওঁলোকৰো বহুত অৱদান আছে সম্প্ৰদায়ৰ ক্ষেত্ৰত বা সংযোগৰ ক্ষেত্ৰত তেওঁলোকে বহুত বিখ্যাত উপন্যাস গল্পৰ আধাৰত তেওঁলোকে বিভিন্ন নাটক তেওঁলোকে প্ৰচাৰ কৰে তেওঁলোকে নাটকৰ জৰিয়তে বহুতখিনি হে কৰে এই ক্ষেত্ৰত যোগদান আগবঢ়াইছে মাজুলীৰ ৰাস মাজলীৰ ৰাস বৰপেটাৰ দৌল উৎসৱ এনেধৰণৰ অনুষ্ঠানখিনিও সম্প্ৰদায়ৰ মানুহক একত্ৰিত কৰি ৰখাত যথেষ্ট অৰিহণা যোগাইছে প্লাছ ইজনে সিজনৰ সৈতে সংযোগ স্থাপনৰ বিশেষকৈ গীত মাতসমূহ আমাৰ মনোৰঞ্জনৰ যিখিনি অৱদান আছে তেৱে সেইখিনিও স্বীকাৰ কৰিব লাগিব